হেল্ল' দাদা আপোনাৰ নামটো বিকাশ নেকি হয় আপোনাৰ আপুনি ভাল ফটোগ্ৰাফাৰ কৰে হেনো কোৱা শুনিছোঁ

হয় হয় ফটোশ্বুট কৰিবলৈ আছিলে কৰিব পৰা হ'ব নেকি হয় হয় ৰেটৰ কথা হোৱা নাই এনেই আপোনাৰ কিমান হ'ব এনেই কিমান মান হ'ব বাৰু অঁ অঁ অঁ আপোনালোকৰ টাইমটো কিমানৰপৰা কিমানলৈকে থাকিব

ৰিপৰটিং টাইম চাৰে পাঁচটা ছটা কি মানে মানে টেন দহটা বজালৈকে থাকিব পৰা নহ'ব টেন থাৰ্টিমানলৈকে অঁ অঁ আহিলেই হ'ল বাৰু এঘাৰ বজাত আহিলেই হ'ব এঘাৰ এ এমত আহিলে ইলেভেন থাৰ্টিৰপৰা ঠিক আছে হ'ব